অঁ মই এনেই আছিলোঁ কোৱাচোন মোৰ ভাল তোমাৰ অঁ মোৰ ঠিকে তোমাৰ

আচ্ছা অঁ অঁ দেখিছোঁ লগত কোন কোন যাব অঁ আজি নাই আঢ়ৈটাত আঢ়ৈটাত মানে হেৰি মোৰ অলপ কাম আছেতো তিনিটাত গ'লে হ'বনে লগত মোৰ এই ৰুমমেটক লৈ যাম নামটো জ্ঞানজ্যোতি মৰাণ মই মানে হেৰি বিশাল মাৰ্কেটৰ ওচৰতে ৰখি থাকিম কল কৰিম অঁ অঁ অঁ কৰিম তুমি অকলে আহিবা নে অঁ ঠিকে হ'ব চাৰিজন ভাল লাগিব পইচা এশ টকা লৈ যাম কাৰণ তাত সেইটোৱে ক'ব লৈছিলোঁ অঁ অঁ ঠিক আছে তোমাক কল কৰি জনাই দিম ঠিক আছে